স্মাৰ্টফোনসমূহে আমাৰ জীৱনবোৰত অলপ উন্নতি কৰিছে একেবাৰে নোহোৱা নহয় আৰু বহুত কথা জানিব পৰা হৈছোঁ কিছুমান আগতে নজনা কথাবিলাক স্মাৰ্টফোনৰ যোগেদি শিকিব পাৰিছোঁ অঁ কিছুমান এতিয়া ইউটিউব স্মাৰ্টফোনতে ইউটিউবৰ পৰা কিছুমান শিকিছোঁ নাজানিলে ছাৰ্চ কৰিলে মানে আমি বহুত কথা জানিব পাৰোঁ শিকিছোঁ আৰু সময়বিলাক সময়ৰো অকণমান অঁ আগতে অ' অভাৱবোৰো দূৰ হৈছে অঁ ফোনটো ব্যৱহাৰ কৰি আমি সময় কম খৰচতে আমি কিছুমান কাম কৰিব পৰা হৈছোঁ আৰু মানুহৰ লগত আমি কথা বতৰা আদান প্ৰদান কৰিব পৰা হৈছোঁ খুব কম সময়ৰ ভিতৰতে আমি খা খবৰ ল'ব পৰা হৈছোঁ বহু দূৰৰ দূৰ দূৰণিত থকা আমাৰ সম্পৰ্কীয় মানুহবোৰৰ লগত আগতে সেইখিনি সুবিধা নাপাইছিলোঁ বা নোৱাৰিছিলোঁ যাম বুলি ভাবিলেও যাব পৰা নাছিলোঁ বা খবৰ খাতিবিলাক আমি পোৱা নাছিলোঁ এতিয়া আমি স্মাৰ্টফোনটো হাততে পোৱাৰ ফলত আমি এতিয়া বহু দূৰত থকা মানুহৰ পৰা আমি খা খবৰ নিমিষতে পোৱাব পৰা হৈছোঁ বহুত তুলনামূলকভাৱে আমাৰ জীৱনটো বহুত উন্নতি কৰিছে স্মাৰ্টফোনে পঢ়া শুনা ক্ষেত্ৰতো বা ল'ৰা ছোৱালী নিজৰ সন্তানবিলাককো আমি কিছুমান খোকোজা লগা কথাবিলাক আমি ফোনটো ব্যৱহাৰ কৰি কিছুমান নজনা কথাটো ছাৰ্চ কৰি পেলাই বিচাৰি আমি সেইখিনি কথা খুটিনাটি জানিব পাৰিছোঁ আৰু বহুত অভিজ্ঞ ব্যক্তিসকলৰ পৰাও আমি মন্তব্য কিছুমান পাওঁ সেইখিনিও আমি নিজৰ জীৱনতো আমি প্ৰয়োগ কৰি সেইখিনি অকণমান উন্নতি হৈছে বুলি ভাবোঁ আৰু এই ফোনটোৰ সহায়ত জীৱন জীৱনৰ আমাৰ জীৱনৰ মানদণ্ড বহুত উন্নত হৈছে বহুত আমি এতিয়া কিছুমান এতিয়া ফুৰিবলৈ যাওঁ বুলি ভাবিলেও আমি কিছুমান ঠাই আমি চিনি নাপাওঁ এতিয়া ফোনটো ব্যৱহাৰ বা ফোনটোত বিচাৰিলে কিছুমান জাগাৰ কথা বিচাৰিলে আমি যোৱাৰ আগতে বহুতখিনি কথা ঠাইডখৰ ঠাইখিনিৰ আমি বুৰঞ্জীখিনি আমি আগতেই জানিব পাৰোঁ আৰু যোৱাৰ বাট পথ সুচল নে অসুচল সেইবিলাক আমি জানিব পাৰোঁ বা কোনটো দিশেৰে গতি কৰিলে কোনটো দিশেৰে আমি যাব পাৰোঁ এইখিনি আমি পথ ৰাস্তা আমি চিনিব পাৰোঁ সহজ হয় আমাৰ যাবৰ কাৰণে যাত্ৰা পথটো আমাৰ ভাল হয় তেতিয়া আৰু অচিনাকি জাগা এডখৰলৈ তেনেকৈ ঠাইলৈ যাবলৈ আমাৰ অকণমান অসুবিধা হয় স্মাৰ্টফোনৰ সহায়ত আমি সেইখিনি বিচাৰিলে বহুতো কথা জানি আমি জা ঠাইখিনিলৈ আমি যাব পাৰোঁ সেইখিনি বিষয়ে আমি ঘৰতে কিছুমান যাব নোৱাৰিলেও আমি কিছুমান ক্ষেত্ৰত যাব নোৱাৰিলেও আমি ফোনটোৰ সহায়েৰে আমি সেই বিষয়টোৰ ওপৰত জ্ঞান বহুতখিনি জ্ঞান লাভ কৰিব পাৰোঁ এনেকৈ আমি প্ৰতিটো ক্ষেত্ৰতে আমি স্মাৰ্টফোনটোৰ স্মাৰ্টফোনটোৰে আমাৰ বহুত ক্ষেত্ৰত মানে সহায় কৰিছে তুলনামূলকভাৱে